হেল্ল' অ' হেল্ল' কওকচোন কোনে ক'লে অ' অ' হয় অ' হয় হয় ও আপুনি কোনে ক'লে অ' অ' অ' কওকচোন ও আচ্ছা আচ্ছা অ' অ' হয় ফল এতিয়া আপোনালোকক কি কি লাগে বা প্রথমতে সেইটো কওকচোন অ' অ'

অ' সেইখিনি আছে আছে আছে কল এতিয়া আপোনালোকৰ মালভোগ কল ল'লে ভাল যিটো মালভোগ কল সেইটো ডৰ্জন আশী টকা হ'ব আশী টকা এইট্টি ৰুপিজ ডৰ্জন আৰু মানে সেই হেৰি আছে জাহাজীও আছে আমাৰ লোকেল জাহাজী আছে তাৰপিছত এই ছিলংৰ জাহাজীটো আছে সেইটো অলপ কম পৰিব কিন্তু তাৰো আকৌ যিটো ছিলংৰ ডাঙৰ জাহাজী সেইটো অলপ বেছিয়ে পৰিব এশ বিশ টকা পৰিব ডৰ্জন তাৰমানে দহ টকা কৰি এটাত অ' অ' মালভোগ লাগিব তেতিয়াহ'লে আশী টকা ধৰক কিবা অলপ কম হেৰি হ'ব দিয়কচোন বাৰু সেইটো বেছিকৈ ল'লে অলপ কম হ'ব তাৰপিছত আপেল আছে আপেল এতিয়াতো দুশ টকা চলি আছে ভাল আপেলটো এইটো বাহিৰৰ আপেল আৰু আমাৰ কাশ্মীৰৰ যিটো ভাল বালিয়া আপেল সেইটো অলপ কম হ'ব আপোনালোকেতো বাহিৰৰ আপেল নলয় কাশ্মীৰৰটোৱে ল'ব তাৰপিছত নাচপতি আছে এতিয়া নাচপতি এশ টকা এই যিটো মানে আমাৰ হেৰিৰ পৰা আহে এই কাশ্মীৰৰ পৰা আহে অলপ বগা ডাঙৰ ডাঙৰ যিটো খাই ভাল লাগে সেইটো তাৰপিছত ডালিমো আছে ডালিম এতিয়া বেদনাটো অলপ দামটো কম ডালিমটো অলপ দামটো বেছি ডালিমৰ এতিয়া এতিয়া এশ অ' এশ ডেৰশ টকা চলি আছে এইটো অ' নাৰিকলৰ এতিয়া আপোনালোকৰ কোনটো লাগিব আমাৰ লোকেলটো লাগিব নে এইটো সেই হেৰিটো লাগিব এইটো আমাৰ যে বাহিৰৰ পৰা আহে চে অ' কেৰেলিয়ানটো অ' কেৰেলিয়ান হ'লে এইটো আপোনাৰ আ চাৰিটা পাব এশ টকাত অলপ ডাঙৰ চাইজটো সৰু ছাইজটো আছে সৰু ছাইজটো হ'লে ছয়টামান হা হা অ' ঠিক আছে বাৰু ঠিক আছে ঠিক আছে